হেল্ল' পৰিবহন কেন্দ্ৰ বৰডুমচা পৰিবহন কেন্দ্ৰত লাগিছে হয় মই অনিলা মৰানে ক'লো পাঁচ নং গাঁৱৰ পৰা মই ভমণৰ বাবে অৰুণাচল ফালে ফুৰিবলৈ গৈছিলো এসপ্তাহ মান আগত আৰু আপোনালোকৰ গাড়ীখন তেতিয়া তাৰপৰা লৈ গৈছিলোঁ আৰু তেতিয়া সেই গাড়ীখনত থকা ড্রাইভাৰজনক বহুত ভাল লাগিল সেয়েহে মই আকৌ এইবাৰো ফুৰিবলৈ যোৱাৰ কথা ভাবিছো নিশ্চয় আকৌ আমাক আপোনালোকৰ গাড়ীখনৰ সুবিধা কৰি দিয়ক আমাৰ চাৰিজনৰ কাৰণে চাৰিটা ছিট দিলেও হ'ব লৈ আহিবলৈ ক'ব আপোনালোকৰ ড্রাইভাৰজনকো বহুত ভাল লাগিল গাড়ীও লাহে লাহে চলায় তেওঁ বহুত শান্ত মাজে মাজে হ'লেও কিছু ফূৰ্তিও কৰে হাঁহি ধেমালিত দিনটো পাৰ কৰি ভালেই লাগে সেয়ে এইবাৰ আকৌ পুনৰ বিচাৰিছো আপোনালোকে এইখন নিশ্চয় দিব মই নগদ ধনহে দিব পাৰিম আৰু তেওঁক লগ কৰি তেতিয়া দি দিম নিশ্চয় তেওঁক দিব ধন্যবাদ দাদা